এয়াৰফোন এয়াৰফোনৰ বহুতো সুবিধা আছে সুবিধা যেনে আমি গান শুনিব পাৰোঁ পতককৈ লগাই ম'বাইলটো হাতত নোলোৱাকৈ আমি ফোন ৰিছিভ কৰিব পাৰোঁ আৰু ক'ৰবাত গৈ থাকিলে খোজকাঢ়ি থাকিলে তেতিয়া এয়াৰফোনৰ সহযোগত আমি কথা পাতিব গান শুনিব পাৰোঁ এনে বহুতো আপোনাৰ সুবিধা আছে এয়াৰফোনত এয়াৰফোনৰ এতিয়া যে নহয় টেকন'লজি বাঢ়ি গৈছে সেইদিশে এয়াৰফোনৰো বহুতো প্ৰডাক্ট মতলব বেলেগ বেলেগ বিভিন্ন ধৰণৰ ওলাইছে যেনেকৈ এয়াৰফোন এয়াৰবাটছ এনেকুৱা সেই টাইপত যোনখিনিৰ ৱায়াৰলেছ হয় সেই ঠিক তেনেদৰে এয়াৰফোনৰ কিছুমান বেয়া প্ৰভাৱো পৰিছে যেনে এয়াৰফোনৰ যোগেদি এয়াৰফোন বেছি লগালে আপোনাৰ কাণৰ শুনাৰ প্ৰ'ব্লেম হয় শুনা কাণ বেয়া হোৱাৰ হেৰি থাকে চান্স থাকে এয়াৰফোন লগালে আপোনাৰ এয়াৰফোনত যদি আমি বেছি জোৰ জোৰকৈ চাউণ্ড দি জোৰকৈ গান শুনো ত' আমাৰ কাণৰ পৰ্দা বেয়া হ'ব পাৰে সেই দিশত চালে এয়াৰফোনৰ বেয়া দিশো আছে ভাল দিশো আছে এয়াৰফোন এতিয়া আমাৰ মানুহৰ ওপৰত ডিপেণ্ড কৰে যে এয়াৰফোন এটা আমি কি দৰে ইউজ কৰিব পাৰোঁ ভাল দিশত ইউজ কৰিম নে বেয়া দিশত সেইবাবে এয়াৰফোনটো আমি ভালদৰে ইউজ কৰিব লাগে যে বেছি গান চান নুশুনি লাগতীয়াল কামতহে ব্যৱহাৰ কৰিব লাগে এনেই আপোনাৰ লগাই মেলি গান শুনিব নালাগে সেয়াই আছিলে